অসমত থকা স্থানীয় যিখিনি ব্যৱসায়ী বা ব্যৱসায়সমূহে বিভিন্ন ধৰণৰ আইনসমূহক মানি চলিব লাগে যেনেধৰণে হ'ল দ্যা আসাম ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন ৰুলছ দ্যা ইণ্ডাষ্ট্ৰিয়েল পলিছি অফ আসাম আসাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাছষ্ট্ৰাকছাৰ ডেভলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড এনেকুৱা ধৰণৰ বহুত নিয়ম বা বহুত এনেকুৱা আইন আছে যিসমূহ আমাৰ ব্যৱসায়ীসমূহে মানি চলিব লাগে